অ হেল্ল' অ হয় হয় হয়

খবৰ ভালেই তোমাৰ কোৱা অ বৰ্তমান এই অগ্নিবিভাগৰ মই যে কৈছিলোঁ তাতেই সোমাই আছোঁ আৰু তুমিনো হৈ গ'ল তিনি ব তিনি বছৰ তোমাৰনো তুমি কি কৰি আছা অ অ অ ভালেই দিয়া অ মাহঁতৰ ভাল অ অ ঘৰত আছে মা পাপা ভণ্টিহঁতো আছে তুমি এতিয়া ক'ত বৰ্তমান অ অ আহিবা আকৌ আমাৰ ঘৰৰ পিনে ফুৰিবলৈ কেতিয়াবা অ বাকি বিহু কেনেকুৱা

অ ভাবিছোঁ যাব লাগিব মা দেতাহঁতক ক'ব লাগিব ওলামগৈ এদিন অ অ অ তাকেই আকৌ অ বাকি খবৰ কোৱা খানাৰ অ অ খানা খালোঁ আৰু এই দুপৰীয়া পিছে তুমি খালা অ অ

বাকী মানুহবোৰ এই ভাত পানী খাই কিনি বহি আছে ফেনৰ তলতে সবেই অ বাৰু দিয়া অ অ অ অ অ অ কৰিম বাৰু দিয়া